আমাৰ সংস্কৃতি সাংস্কৃতিক ভাৱে বহুতখিনি বহুতখিনি টনকীয়াল বুলি ক'ব লাগিব আমাৰ সংস্কৃতিৰ ভৰাঁল বহুখিনি আগবঢ়া আমাৰ সংস্কৃতি বাৰেৰহণীয়া আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্ম নিৰ্বিশেষে লগলাগি আমাৰ আমাৰ জাতিটোৰ আমাৰ সংস্কৃতিটোৰ আমাৰ পিন্ধন উৰণ আমাৰ সকলো ক্ষেত্ৰতে আমাৰ সং আমাৰ আমাৰ জাতিটোক আগবঢ়াই নিয়া সংস্কৃতি আমাৰ বিভিন্ন ধৰণৰ জাতি গোষ্ঠী অনুযায়ী বেলেগ বেলেগ হয় আমাৰ অসমীয়া সংস্কৃতিৰ আমাৰ সকলোতকৈ আপোন আৰু সকলোতকৈ প্ৰধান যিটো আমাৰ উৎসৱ যিটো হ'ল যাক আমি বিহু যিটো আমাৰ ব বছৰত আমাৰ তিনিবাৰকৈ উদযাপন কৰা হয় সেইটো আমাৰ জাতীয় সংস্কৃতিৰ আটাইতকৈ মূল্যবান উৎসৱ বিহু আমাৰ তিনিটা প্ৰথম প্ৰথমটো হ'ল ভোগালী বা মাঘ বিহু দ্বিতীয়টো হ'ল ৰঙালী বা বহাগ বিহু আৰু তৃতীয়টো কাতি বা কঙালী বিহু প্ৰত্যেকটো বিহুৰ প্ৰত্যেকটো বিহুৰ প্ৰত্যেকটো ধৰণত ইয়াৰ বৈশিষ্ট্য় আছে মাঘ বিহু বা ভোগালী ভোগালীটো আমাৰ আমাৰ সংস্কৃতিত বা আমাৰ আমাৰ ভা ভাষাত ভোগালী মানে হ'ল ভোগ কৰা ত' সেইকাৰণে আমি যেতিয়া ভোগালী বিহু উদযাপন কৰোঁ তেতিয়া আমাৰ ভোগালী বিহু উদযাপন হয় মাঘ মাহত মানে ইংৰাজী মাহৰ জানুৱাৰী মাহত আৰু সেতিয়া তেতিয়া আমাৰ যিবিলাক মানে খেতিয়ক আছে আমাৰ আমাৰ জাতিৰ যিবিলাক খেতিয়ক আছে তেওঁলোকে ধান চাউল এইবিলাক চপাই ধান চাউলেৰে নদন বদন ভৰাঁল টনকীয়াল হৈ পৰে আৰু তেতিয়া সেই ধান চপোৱা সেই ধান ধান চাউলেৰে যিটো পৰিপূৰ্ণতা যিটো পৰিবেশ সেইটো আমি উদযাপন কৰিবলৈ আমি মাঘ মাহৰ মাঘ মাহৰ আৰু পুহ মাহৰ শেষৰ দিনটো যাক আমি উৰুকা বুলি কওঁ সেইদিনা আমি সকলোৱে লগলাগি ভোজ ভাত খাই নাচ গান কৰি আমি উদযাপন কৰোঁ আমি উৰুকাৰ দিনা আমি খেতি পথাৰৰ মাজত আমি ধান খেৰেৰে আমি ভেলাঘৰ প্ৰস্তুত কৰোঁ মেজি প্ৰস্তুত কৰোঁ কৰি আমি সেই সেই আমি সেই বিহুটোৰ সেই যিটো আমাৰ নিশা উৰুকা সেইটো আমি মাছ মঙহেৰে নতুন চাউলেৰে আমি উদযাপন কৰি আমি বহুত খিনি ইজনে সিজনৰ লগত লগলাগি লগ ভাত খাওঁ ত' ঠাই অনুসৰি আমাৰ এই বিহুটোৰ বৈশিষ্ট্য়তা বেলেগ বেলেগ কিছুমানে ইয়াতে ওৰে ৰাতি ভেলাঘৰত থাকি পিছদিনা ৰাতিপুৱা সূ সূৰ্য্য সেৱা কৰি ভেলা মেজি জ্বলাই দিয়ে মেজি জ্বলাই আমাৰ অসূয়া শক্তি বেয়া শক্তি নাশ হওঁক বুলি সকলোৱে সেৱা কৰে ডাঙৰজনৰ পৰা আমাৰ সৰুজ সৰুবোৰে আশীৰ্বাদ লয় ত' আমাৰ সংস্কৃতিটোৰ প্ৰথম বিহু আমি যিটো কওঁ বছৰৰ সেইটো হ'ল আমাৰ মা মাঘ বিহু বা ভোগালী বিহু ত' দ্বিতীয়তে আহিল ৰঙালী বা বহাগ বিহু এইটো হ'ল আমাৰ এইটো বিহু আমাৰ ভোগালী বিহু আছিল আমাৰ খোৱাৰ ক্ষেত্ৰত এটা আগৰণুৱা বিহু এই কিন্তু এই যেতিয়া আমি ৰঙালী বা ৰং বহাগ যিটো আমাৰ মাহ সেইটো ইংৰাজী মাহৰ এপ্ৰিল মাহত মাজভাগত আমাৰ উদযাপন কৰা হয় আৰু সেই বিহুত সেই বিহুত গছে পুৰণি পাত গছে পুৰণি পাত সলাই নতুন পাত ধাৰণ কৰে আৰু সেই পৰিৱেশে পৰিৱেশৰ ফালৰ পৰা নৈসৰ্গিক সৃষ্টি অনুভৱ কৰা হয় চাৰিওফালে সেউজীয়া ৰং বিৰঙৰে ভৰি পৰে আৰু সেই ৰঙালীৰ যিটো ৰং মানুহৰ মনতো বাৰুকৈ চুই যায় আৰু সকলোৱে সেই ৰঙালীৰ ৰঙক ৰঙক উপভোগ কৰিবলৈ প্ৰকৃতিৰ এই বিনন্দীয় পৰিৱেশ অনুভৱ উপভোগ কৰিবলৈ আমি এই বিহুটো উদযাপন কৰোঁ এই বিহুটো আগৰ বিহুটিৰ নিচিনাই উৰুকা উদযাপন কৰা হয় আৰু দ্বিতীয় দিনা উৰুকাৰ পিছৰ যি দ্বিতীয় দিনা যিটো আমি দুমাহী বুলি কওঁ যিটো চ'ত আৰু বহাগৰ যিটো চ'তৰ শেষ দিন আৰু বহাগ মাহ আৰম্ভ হোৱাৰ আগৰ দিনটো সেই দুদিনটো আমি দুমাহী বুলি কওঁ বা আমি গৰু বিহু বুলি কওঁ আমি সেইদিনা আমাৰ ভাৰতীয় সংস্কৃতিৰ বা আমাৰ অসমীয়া সংস্কৃতিত আটাইতকৈ পবিত্ৰ যিটো জন্তু গৰু তেওঁক সেই সেই সেই জীৱবিধক আমি শ্ৰদ্ধা কৰোঁ সেই সেই জীৱবিধক আমি নুৱাওঁ ধুৱাওঁ পুৱতি পুৱতি বেলাতে আমি নুৱাওঁ ধুৱাওঁ ধুৱাই আমি দীঘলতিৰ পাত মাহ হালধিৰে গা ধুৱাই গধূলি ঘৰত ঘৰ চপোৱাৰ সময়ত নতুন পঘাৰে বান্ধি আমি তেওঁলোকৰ আশীৰ্বাদ লওঁ আমি সেই গো মাতাৰ আশীৰ্বাদ লওঁ লৈ আমি আমাৰ দ্বিতীয় বিহুটি আমি পাৰ কৰোঁ এতিয়া তৃতীয় যি যিদিনা বহাগ মাহৰ এক তাৰিখ মানুহ বিহু বুলি কওঁ প্ৰকৃতিয়ে যেনেকৈ নতুন পাত সলায় পুৰণি পাত গুচাই নতুন পাত লয় তেনেকৈ আমি প্ৰকৃতিৰ লগত আমি মিলি আমি থা আমি যিহেতু মানুহবোৰ আমি আমি প্ৰত্যেকটো জীৱকুল প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল ত' প্ৰকৃতিৰ প্ৰত্যেকটো প্ৰত্যেকটো আমাৰ বিহুৱে আমাৰ কাৰণে গু গুৰুত্বপূৰ্ণ প্ৰকৃতিৰ লগত আমি সদায় মিলাই চলিব বিচাৰোঁ আৰু সেই ক্ষেত্ৰত আমাৰ অসমীয়া সংস্কৃতি বহুখিনি আগৰণুৱা আৰু যিদিনা আমাৰ মা মানুহবিহু বুলি উদযাপন কৰা হয় সেইদিনা আমি এই নতুন কাপোৰ লওঁ নতুন নতুন কাপোৰ আনি ডাঙৰজনক সেৱা শুশ্ৰূষা কৰি আমি সকলোৱে নতুন নতুন কাপোৰ পৰিধান কৰোঁ আৰু প্ৰকৃতিৰ এই বিনন্দীয়া সংযোগক আমি আচলতে উপভোগ কৰোঁ তাৰপিছত আমাৰ অসমীয়া সংস্কৃতিৰ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ যিটো সাংস্কৃতিক যিটো উৎসৱ যিটো আমি আমাৰ বিহু বুলি কওঁ যিটো আমি বিহু হুঁচৰি বুলি কওঁ সেইটো আমি ঘৰে ঘৰে আমি হুঁচৰি গাওঁ লাৰু পিঠা খাওঁ লাৰু পিঠা বনায় হুঁচৰি গাই আমি এইটো বিহুটো উদযাপন কৰোঁ আমি এই বিহু হুঁচৰি গাওঁতে আমাৰ আমাৰ যিবিলাক মানে নাচনি আছে বা আমাৰ যিবিলাক ঢুলীয়া আমাৰ বাদ্যযন্ত্ৰৰ আটাইতকৈ দুটা প্ৰধান বাদ্যযন্ত্ৰ ব্যৱহাৰ হয় যেনে ঢোল যিটো ঢুলীয়া বুলি যিটো যিবিলাকে ঢোল বজায় ঢুলীয়া বুলি কয় তেওঁলোকে ঢোল ব্যৱহাৰ কৰে আৰু পেঁপা গগনা এইবিলাক ব্যৱহাৰ কৰে আৰু নাচনিয়ে সেই ঢোলৰ চেৱে চেৱে নাচে আৰু নাচনিয়ে যি যিটো সাজ পৰিধান কৰে এই বিহু হুঁচৰি নাচোতে সেইটো পাট বা মুগাৰ কাপোৰ যিটো আমাৰ মুগা বা পাট যিটো আমাৰ প্ৰকৃতিৰ প্ৰকৃতিত পোৱা যায় প্ৰকৃতিৰ পৰা যিটো উৎপন্ন কৰা হয় সেই পাট বা মুগাৰ মুগাৰ সেই সেই পাট বা মুগাৰেৰে প্ৰস্তুত যিটো আমাৰ সূতা সেই সূতাৰ পৰা যিটো কাপোৰ প্ৰস্তুত কৰা হয় সেইটো পাট মুগাৰ কাপোৰটো আমি তেওঁলোকে পৰিধান কৰে কৰি আমি সেই বিহুৰ হুঁচৰি উদযাপন কৰাৰ লগতে আমাৰ বিহুটো আমাৰ সাত দিনলৈকে বহাগ মাহৰ সাতদিনলৈকে সাতবিহু বুলি যাক কোৱা যায় আমি সাত দিনলৈকে আমি বিহুৰ হুঁচৰি গাই আমি প্ৰকৃতিৰ এই সংযোগটোক আমি আচলতে উদযাপন কৰোঁ ত' এই ক্ষেত্ৰত এই পাটমুগাৰ যিটো কাপোৰৰ কথা ইয়াতে উল্লেখ কৰা গ'ল সেই পাট মুগাৰ কাপোৰৰ যেতিয়া নাম আহে তেতিয়া আমি আমাৰ অসমৰ আমাৰ কামৰূপ জিলাৰ আটাইতকৈ যিটো বিখ্যাত এটা ঠাই শুৱালকুছি সেই শুৱালকুছিৰ কথা নক'লে আমি নোৱাৰোঁ সেই শুৱালকুছি শুৱালকুছি প্ৰধান আমাৰ কেন্দ্ৰ বুলি ক'ব লাগিব পাট মুগা প্ৰস্তুতকৰণত ত' সেই তে তেওঁলোকে বহুত তেওঁলোকৰ শিপিনীবিলাকে দিন ৰাত অহৰহ এইটো এক প্ৰকাৰৰ পেচা আৰু এক প্ৰকাৰৰ এক প্ৰকাৰৰ হবি হিচাপে লৈ পাট মুগাৰ কাপোৰ প্ৰস্তুত কৰে আৰু অকল শুৱালকুছি বুলি নহয় গোটেই অসমৰ যিকোনো প্ৰান্ততে এইটো প্ৰস্তুত হয় কিন্তু প্ৰধানতঃ শুৱালকুছিত এই এই পাটমুগাৰ কাপোৰ প্ৰস্তুত কৰা হয় আৰু সেইকাৰণে আমাক অসমৰ মাঞ্চেচটাৰ বুলিও কোৱা হয় শুৱালকুছিক পাট মুগাৰ ক্ষেত্ৰত আমাৰ শুৱালকুছি বহুতখিনি উন্নত ত' আমাৰ তেনেকৈ আমাৰ সাজপাৰৰ লগত আমাৰ প্ৰকৃতিৰ লগত সামঞ্জস্য় ৰাখি বিহুটি উদযাপন কৰা হয় তৃতীয়তে আমাৰ যিটো তিন তৃতীয় বিহু সেইটো হ'ল কঙালী বা কাতি বিহু এইটো বিহু কঙালী কঙালী মানে আমাৰ অসমীয়া ভাষাত এই দুৰ্দশা বা দৰিদ্ৰতা এইটো বুজায় সেইটো সেইটো উদযাপন কৰা হয় অক্টোবৰ মাহত চেপ্টেম্বৰ অক্টোবৰ মাহত আৰু সেইটো সময়ত আমাৰ কৃষকবিলাকৰ ধান ভৰাঁ ল উদঙাই আৰু নতুন ধানৰ শস্য স সিঁচে পথাৰত আৰু পথাৰত আকাশী বন্তি জ্বলাই সেৱা কৰা হয় সেইটো সময়ত আচলতে এক এক কঙাল পৰিৱেশ দেখা দিয়ে সাত দহ অকনমাণ নাটনি দেখা দিয়ে আৰু সেইকাৰণে আমি সেইটো বিহুত আকাশীবন্তি জ্বলাই পথাৰত ধানৰ মাজত সেৱা জনাওঁ লক্ষ্মীদেৱী যাতে আমাৰ আশীৰ্বাদ কৰে কৰি আমি আমাৰ ধানেৰে ধানেৰে ধান শস্যৰে ভৰপূৰ কৰি আমি যাতে আগন্তুক পিছৰ বছৰৰ জানুৱাৰী মাহত আমাৰ ভোগ কৰিবৰ কাৰণে ভোগালী বিহু উদযাপন কৰিবৰ কাৰণে আমাক যাতে যথেষ্ট পৰিমাণে আমাক শস্য যোগান ধৰে সেইকাৰণে আমি সেইটো বিহু আমি উদযাপন কৰোঁ ত' এনেকৈ আমাৰ অসমীয়া সংস্কৃতিৰ বিহু আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ আলি আই লৃগাং মিচিংসকলৰ বেলেগ ত' সেনেকে আমি সকলোৱে মিলি আমাৰ সংস্কৃতিটো টনকীয়াল কৰি ৰাখোঁ নিজৰ নিজৰ উৎসৱবোৰ পালন কৰি সকলো লগলাগি আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি বসবাস কৰোঁ